চৰকাৰী আঁচনি বুলি ক'লে প্ৰথমতে মই বৃদ্ধ পেঞ্চনৰ কথা কম বৃদ্ধ পেঞ্চনে বৃদ্ধ বয়সত মানুহক বহুতখিনি উপকাৰ সাধে কাৰণ বৃদ্ধ বয়সত মানুহজনে ইনকাম কৰিবও নোৱাৰা হৈগৈ চৰকাৰী চাকৰি হ'লে বেলেগ কথা মানে পেঞ্চনটো পায় কিন্তু চৰকাৰী চাকৰি নথকা মানুহৰ কাৰণে বহুত দিগদাৰ হৈ পৰে তেতিয়া সেই পেঞ্চনটোৱে তেওঁলোকক বহুতখিনি উপকাৰ কৰে বুলি মই ভাবোঁ দুই নম্বৰতে হৈছে বিধৱা পেঞ্চন বিধৱা পেঞ্চন মানুহজন ঢুকোৱাৰ পিছত মানুহগৰাকীৰ বহুতখিনি কষ্ট হয় তেওঁক ল'ৰা ছোৱালীয়েও কিছুমানে চোৱা চিতা নকৰে ওচৰ চুবুৰীয়াইও চোৱা চিতা নকৰে তেতিয়া তেওঁক দিগদাৰ হয় তেতিয়া সেই বিধৱা পেঞ্চনটোৱে তেওঁক বহুতখিনি সহায় কৰে তিনি নম্বৰতে হৈছে জব কাৰ্ড জব কাৰ্ডটোৱে মানুহক বহুতখিনি দুখীয়া মানুহক সহায় কৰিছে বুলি মই ভাবোঁ আজিকালি মতা মানুহ মাইকী মানুহে সকলোৱে জব কাৰ্ড কৰিবলৈ ওলাই আহে সেইখিনি কৰি ঘৰখন ধুনীয়াকৈ পোহপাল দি সকলোৱে মিলাপ্ৰীতিকৈ চলাই সুখে শান্তিৰে খাব পৰা হৈছে গতিকে মই চৰকাৰী আঁচনি এই তিনিটাৰ বিষয়ে অৱগত